হয় আমাৰ অঞ্চলত কোনো বিশেষ পৰম্পৰাগত উৎসৱ অনুষ্ঠান বুলি ক'লে ৰাস পালনামৰ কথা ক'ব লাগিব এইসমূহ আমাৰ ইয়াত উদযাপন কৰা হয় ৰাস এইসমূহ চাবলৈ বিভিন্ন ঠাইৰপৰা পৰ্যটকসকলে সকল আমাৰ এই অঞ্চললৈ আহে এনে অনুষ্ঠানসমূহ সমূহৰ ভিতৰত ৰাস পালনাম প্ৰধান প্ৰধানকৈ হয় শৰতৰ পূৰ্ণিমাত ৰাস উদযাপন কৰা হয় এই এই উৎসৱ গীত কেইটাৰ বিষয়ে মই কওঁ পৰ্যটকসকলে উদযাপন কৰা আমাৰ ই ৰাস অনুষ্ঠানত তেওঁলোকক চাবলৈ বা তেওঁলোকে এই বিষয়ে জানিবলৈ অনুমতি দিয়াও হয় ৰাস উৎসৱ আমাৰ বছৰৰ শৰতৰ শৰৎ ঋতুত শৰতৰ পূৰ্ণিমাত ৰাসলীলা পালন কৰা ৰাস ৰাসলীলা উৎসৱ পাতে ৰাসলীলা উৎসৱত ভগৱান শ্ৰীকৃষ্ণৰ শিশুলীলাৰপৰা যৌৱনৰ কেলি কৰালৈকে সেইসমূহ উদযাপন কৰা হয় ৰাস উৎসৱত বিভিন্ন ধৰণৰ অঞ্চলৰপৰা বিভিন্ন ধৰণৰ ঠাইৰপৰা বিভিন্ন ধৰণৰ দেশৰপৰাও আৰু আমাৰ এই অঞ্চলত ৰাস চাবলৈ ৰাস উপভোগ কৰিবলৈ মানুহ আমন্ত্ৰিত হয় কিয়নো ৰাস ভগৱান শ্ৰীকৃষ্ণৰ শিশু লীলাটো চাবলৈ বৰ সুন্দৰ হয় শিশুলীলাৰপৰা ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ হোৱাৰপৰা ভগৱান শ্ৰীকৃষ্ণই কি ধৰণে ডাঙৰ হৈছিল কেনেকৈ তেওঁ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল শ্ৰীকৃষ্ণই কেনেকৈ কংশ বধ কৰিলে কেনেকৈ পুতনা বধ কৰিলে কেনেকৈ অকাসুৰ বকাসুৰক বধ কৰিলে এই সকলোসমূহ দৃশ্যক সামৰি লৈ আমাৰ ৰাস মহোৎসৱটো পালন কৰা হয় প্ৰতি শৰতৰ পূৰ্ণিমাৰ পূৰ্ণিমা পূৰ্ণিমাতেই আমাৰ ৰাস উৎসৱ প্ৰতি বছৰে পালন কৰি অহা হৈছে এই পৰম্পৰাগত ৰাস উৎসৱ আৰু তাৰ লগত সংগ তাৰ লগতে আমাৰ কাতি মাহৰ পঁচিছ তাৰিখৰপৰা আমাৰ সত্ৰত পালনাম উৎসৱ পালন কৰা হয় পালনাম উৎসৱত প্ৰতি বছৰে পাল পাতি পাল পাতি ভকতসকলে নাম গুণ নাম কীৰ্তন গুণানুকীৰ্তন কৰে ভগৱানৰ নাম কীৰ্তন গুণানুকীৰ্তন কৰি পঁচিছ তাৰিখৰপৰা সংক্ৰান্তি দিনাখনলৈকে অৰ্থাৎ কাতিৰ দুমাহীৰ দিনালৈকে এই পালনাম উৎসৱো পালন কৰা হয় পালনামত উৎসৱত বিভিন্ন ধৰণৰ ঠাইৰপৰা মানুহ আহি পৰ্যটক আহি এইসমূহ এইসমূহ চাবলৈ আহে তাৰ বিষয়ে জানিবলৈ আহে তাৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহে এই এনেদৰেই আমাৰ ৰাস পালনাম আদি উৎসৱসমূহ পালন কৰা হয়